হেল্ল' হেল্ল' অঁ হেল্ল' কোনে ক'লে অঁ অঁ বাইদেউ কওক অঁ পাইছে খোৱাবস্তু কিছুমান আৰু তিৰ্পাল দুখনমান বাকী গৰু ছাগলী কাৰণেই অলপ দিগদাৰ হৈছে আপোনাৰ গোটেই বহুত কষ্ট হৈছে খোৱাবস্তু তেনেকৈ পোৱা নাই

হয় হয় অঁ অঁ অঁ তাকেহে এতিয়া উপাই নাই আৰু কি কৰিব কষ্ট হৈছে গৰু ছাগলীবোৰৰ মানুহৰো একেই হৈছে এই হয় হয় এতিয়া আপোনালোকৰ সেইফালে কেম্প আছেই নহয় ছাগে হয় কেম্পৰ হেৰি হ'লে শেষ হ'লেই মানেই পিছত আমি হেলথ হেলথ হেৰিত ভিজিত যোৱা হ'ব আপোনালোকৰ সেইফালে এই তেতিয়া লগ পাম বাৰু আপোনাক অঁ অঁ ঠিক আছে বাৰু হ'ব গ'লেই সোমাম হয় হয় ঠিক আছে হ'ব ঠিক আছে ৰাখিছোঁ অঁ অঁ